মোৰ ঘৰত চকু চকুৰে নেদেখা মানুহ নাই বাৰু চকুৰে নেদেখা মানুহ গাঁৱত আছে নহয় চকুৰে নেদেখা সেইখিনিয়ে আৰু চৰকাৰে কিবা এটা সুবিধা দিব লাগে তাৰমানে কেলেই সুবিধা দিব লাগে এই ঘৰ এটা যদি বনাই দিলেহেঁতেন সেই মানুহখিনিৰ কাৰণে চকুৰে নেদেখাখিনিৰ কাৰণে তেতিয়া আলপৈচান ধৰিবলৈ ভাল হ'লহেঁতেন আমি এতিয়া ওচৰ চুবুৰীয়াবোৰক দেখিছোঁ চকুৰে নেদেখা হেপিয়াই ফুঁৰে কিবা এটা আনো বুলি ক'লেও আনিব নোৱাৰে খাওঁ বুলি ক'লেও খাব নোৱাৰে ভাত পানী তাত কিমান কষ্ট হয় সিহঁতৰ চকুৰে নেদেখিলে মানে আমাৰতো চৰকাৰে সেইবোৰ দেখিয়েই নেপায় চৰকাৰেটো কিবা এটা বোলে ঘৰ এটা বনাই দিলেহেঁতেন সেয়াতে থৈ সিহঁতক চিকিৎসা কৰিলেহেঁতেন মানুহ থ'লেহেঁতেন বোলে সিহঁতক আপডাল কৰিবলৈ তেতিয়া সেইবোৰতো ভাল লাগিলে হেঁতেন চায় এতিয়া আকৌ আমাক চৰকাৰে কয় কি বেলেগ মানুহক ঘৰ দুৱাৰ দিছে যদিও সম্পূৰ্ণ ঘৰ নিদিয়ে এতিয়া আকৌ সেই কি চকুৰে নেদেখাকেইটাক ভালকৈ ঘৰ দিব জানো সেইকেইটাকটো নিদিব চকুৰে নেদেখা বুলিহে ভাবি লয় মৰিলেও মৰক বুলি এতিয়া চকুৰে নেদেখাবোৰকহে ভালকৈ আলপৈচান ধৰিব লাগে সেইখিনি মানুহক সেইখিনি মানুহকতো চকুৰে নেদেখা বুলি আলপৈচান নধৰে এতিয়া ভালকৈ কিছুমান মানুহক এতিয়া ঘৰ দুৱাৰ আহে চৰকাৰী ঘৰ দুৱাৰ সেই চৰকাৰৰ ঘৰ দুৱাৰকে যে ভালকৈ হেৰি মানে সম্পূৰ্ণ ঘৰ দি দিয়া নাই নে দেলালিয়েই খাইছেনে নে চৰকাৰেই ৰাখি থৈছেনে সেইবোৰ নাজানো খালি যেনিবা এতিয়া আমি এতিয়া চকুৰে নেদেখা মানুহখিনিকতো সুবিধা এটা দিব লাগে আপডাল কৰিবলৈ গু মূত ধোৱালৈকে কাপোৰ কানি ধোৱালৈকে কোনোবা এজনী এতিয়া বাহিৰা হয় সেই মানুহজনীতো কাপোৰ কানি ধুব লাগিব সেই মানুহজনী তেনেকৈ লেতেৰা হৈ থাকিব নেকি সেই মানুহজনী যদি লেতেৰা হৈ থাকে তেতিয়াতো মাখিয়ে বেয়া কৰিব সেইখিনি কোনে চফা কৰিব সেইটোতো আলপৈচান ধৰিবই লাগিব চৰকাৰে সেইখিনিকে হেৰি কৰি দিয়া নাই আমাৰ এতিয়া ঘৰ এটা যদি হ'লে বনাই দিলেহেঁতেন দিলে ভাগে ভাগে এই অমুকক চকুৰে নেদেখাখিনিক কেনেকৈ আপডাল কৰিবা বোলে এনেকৈ পৰি থকাখিনি তেনেকৈ আপডাল কৰিবা সেইখিনি যদি এজনী এজনী মানুহ দি দিলেহেঁতেন তেতিয়া কিমান আপডাল হেৰি হ'লহেঁতেন সেইখিনিতো আমাৰখিনি মানুহে হেৰি কৰি ল'লেহেঁতেন এতিয়া চৰকাৰে ইমানখিনি সুবিধা হেৰি কৰিও আমাক দিয়া নাই